মই নাভাবোঁ যে এজন ব্যক্তি কেৱল শিক্ষিত হ'লেহে তেওঁ আচাৰ ব্যৱহাৰ আৰু নীতি মানি চলিব পাৰিব এজন অশিক্ষিত ব্যক্তিয়ে বা ব্যক্তি অশিক্ষিত হ'লেও তেওঁ আচাৰ ব্যৱহাৰ আৰু নীতি মানি চলিব পৰাৰ তেখেতৰ মানসিকতা থাকিব পাৰে শিক্ষা আৰু মানসিকতা দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি সিপিঠি অৰ্থাৎ এটা মুদ্ৰাৰ যেনেকৈ হেড আৰু টেল দুভাগকৈ দুটা পিঠি নোহোৱাকৈ যেনেকৈ এটা মুদ্ৰা সম্পূৰ্ণ নহয় ঠিক তেনেদৰেই শিক্ষা আৰু মানসিকতাৰ অবিহনেও এজন মানুহ বা এজন ব্যক্তি ব্যক্তিত্ব লাভ কৰিব নোৱাৰে মানুহ শিক্ষিত হ'বলৈ হ'লে আচাৰ ব্যৱহাৰ আৰু নীতি মানি চলিবই লাগিব কিন্তু বহু ক্ষেত্ৰত বহু শিক্ষিত মানুহ বহু শিক্ষিত সমাজ এই ভাল আচাৰ ব্যৱহাৰ আৰু ৰীতি নীতি মানি চলা দেখিবলৈ পোৱা নাযায় বহু অশিক্ষিত মানুহেই ভাল আচাৰ ব্যৱহাৰৰ জৰিয়তে ভাল নীতি নিয়ম মানি চলাৰ কাৰণেই সমাজত বহু সময়ত তেওঁলোকে সফলতাৰ প্ৰাপ্তি হয় বা সমাজত তেওঁলোকে চিনি পায় আমি উদাহৰণস্বৰূপে যদি সাম্প্ৰতিক সময়ত যাদৱ পায়েঙৰ কথাই কওঁ এজন অষ্টম শ্ৰেণী পাছ ব্যক্তিয়ে সাম্প্ৰতিক সময়ত ভাল আচাৰ ব্যৱহাৰ ভাল নীতিৰ জৰিয়তে বিশ্বৰ দৰবাৰত তেখেতে নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ঠিক তেনেদৰে আমি সমাজত কিছুমান এনেকুৱা ব্যক্তিও পাওঁ যিসকলে বহু বেছি শিক্ষিত যিসকলে বহু বেছি শিক্ষাৰে নিজক পুষ্ট কৰিছে কিন্তু তেওঁলোকে তেওঁলোকৰ যি আচাৰ ব্যৱহাৰ তেওঁলোকৰ যি নীতি নিয়ম এইবিলাক সঁচাকৈয়ে খুব কুৎসিত এইবিলাক দেখিবলৈ বা শুনিবলৈ খুব বেয়া হয়তো ইয়াৰ একমাত্ৰ ইয়াৰ এটা জলন্ত উদাহৰণ আমি কলেজ ইউনিভাৰ্চিটিবিলাকতে পাম যিহেতু কলেজ ইউনিভাৰ্চিটিবিলাকত খুব শিক্ষিত মানুহে খুব পঢ়া শুনা মানুহে ছীট পায় আৰু ইয়াৰ হোষ্টেলসমূহত খুব পঢ়া শুনা শিক্ষিত ল'ৰা ছোৱালীবিলাকেহে ভৰ্তি হ'বলৈ পায় কিন্তু সেই শিক্ষানুষ্ঠানসমূহতেই সেই সেই লিখা পঢ়া মানুহ থকা হোষ্টেলসমূহতে যেতিয়া ৰেগিং হয় তেতিয়া কিন্তু ইয়াৰ জলন্ত উদাহৰণটো আমি পাই যাওঁ যে এজন শিক্ষিত ব্যক্তিৰ আচাৰ ব্যৱহাৰ ভাল নহ'বও পাৰে গতিকে ইয়াৰ পৰাই আমি এটা কথা জানিম যে এজন ভাল শিক্ষিত ব্যক্তিৰ আচাৰ ব্যৱহাৰ ভাল নহ'বও পাৰে বা এজন অশিক্ষিত ব্যক্তি আচাৰ ব্যৱহাৰ আৰু ভাল নীতিৰ জৰিয়তে ভাল মানসিকতাৰে সমাজত স্থান পাবলৈ সক্ষম হ'ব পাৰে